হেল্ল' তেজপুৰ চিল্ক হাউচ হয় তেজপুৰ চিল্ক হাউচ চাদৰ মেখেলা ন কিহৰ চাদৰ মেখেলা লাগে বাৰু আপোনাক পাটৰ লাগিছিল ন আপোনাৰ কোনটো পাটৰ নুনী পাট ন আমাৰ ইয়াত মানে বিভিন্ন ধৰণৰ পাটৰ কাপোৰ আছে আপোনাৰ মুগা মুগা পাট আছে তাৰপিছত কেঁচা পাট আছে নুনী পাট আছে ছেমি নুনী আছে কোনটো লাগিছিল বাৰু হয় হয় হয় মিক্স পাটো আছে পলী পাটো আছে হয় হয় পাব এনে ত' আমাৰ চবটো ধৰণৰ আছে হয় আপোনাৰ এইযোৰ মানে ডেইলী ইউজৰ কাৰণে লাগেনে কিবা অ'কেজনৰ কাৰণে লাগে বাৰু বিয়া ন অঁ অহা মাহলৈ ন অহা মাহৰ কিমান তাৰিখে এনেই বাইছ আগষ্টত ন আপুনি এটা কাম কৰিব যিহেতু অপোনাক বিয়াৰ কাৰণে লাগে আমাৰ মানে নতুন কালেকচন আহি আছে আপোনাৰ এই আপোনাৰ আগষ্টৰ পাঁচ তাৰিখৰ ভিতৰত আহি পাব নিউ কালেকচনবোৰ আপুনি মানে তেতিয়া আহি দিলে ভাল হ'ব বুজি পাইছে অঁ মান ধৰিব ন হ'ব আমাৰ নুনী পাট আছে ইয়াত বহু কেইযোৰ কেইযোৰ আছে আপুনি আহি পেলাই চাব পাৰিব মানে এইবোৰ ভালে আছে আপোনাৰ প্ৰাইজ ৰেঞ্জটো কেনেকুৱা বা হয় এতিয়া ন পাব পাব নিশ্চয় পাব পাঁচ হাজাৰৰ ভিতৰত অলপ ইফাল সিফাল হ'ব পাৰে আৰু ন হয় নিশ্চয় দিম ডিচকাউণ্ট আপুনি তাতে হেৰি কৰিব আপুনি দোকানলৈ আহিব হ'ব হ'ব চব হ'ব আমাৰ তাত পোৱা যাব আপুনি দোকানলৈকে আহিলে হ'ব দেই হয় হয় পাব পাব আপুনি আপুনি দোকানলৈকে আহিবচোন দেই তেজপুৰতে আছে ঠিক আছে আপোনাৰ ত্ৰিবেণীত আছে ত্ৰিবেণীত ঠিক আছে ঠিক আছে ধন্যবাদ